ভাৰতীয় চলচ্চিত্ৰ আৰু সংগীত মোৰ কাৰণে প্ৰাণস্বৰূপ মই সদায় মই ভাৰতীয় চলচ্চিত্ৰসমূহ উপভোগ কৰি আৰু ভাৰতীয় চলচ্চিত্ৰৰ সংগীতসমূহ মানে উপভোগ কৰিয়েই দিন কটাইছোঁ যথেষ্ট ভাল লাগে শেহতীয়াকৈ বাহিৰা বিছুমানো চাওঁ বাৰু হলিউদৰ চিনেমা আজিকালি চাই ভাল লাগে কিন্তু মানে হিন্দী চিনেমা বা হিন্দী গানৰ যিটো এটা মজা আছে বিশেষকৈ সেইটোৰ ক্ষেত্ৰত মানে হেৰি নাই আৰু কমপেৰিজন নাই মই সাধাৰণতে চুপাৰহিৰো তেনেকুৱা ধৰণে একচন এনেকুৱা ধৰণৰ ছিৰিজে চাওঁ আৰু মোৰ প্ৰিয় অভিনেতা হৈছে শ্বাহৰূখ খান আৰু প্ৰিয় অভিনেত্ৰী বুলিবলৈ প্ৰিয়ংকা চোপ্ৰা মই আটাইতকৈ বেছি উপভোগ কৰা চিনেমাসমূহ হ'ল শ্বাহৰূখ খানৰ চিনেমাৰ গানবিলাক খুবেই ভাল লাগে নেক্সত ইমৰান হাষ্মিৰ চিনেমাৰ গানবিলাক খুবেই ভাল লাগে গতিকে এইবিলাক গান মোৰ আটাইতকৈ বেছি ভালপাওঁ আৰু মোৰ প্ৰিয় গায়ক হৈছে কে কে তেখেত ঢুকাল আৰু কিন্তু মানে এনি টাইম হি ইজ লাইক এ কম্ফৰ্ত জন তেখেতে মানে দিনটোৰ কষ্টৰ শেষত কে কেৰ গানটো শুনিলে অন্তৰখন শাত পৰি যায় তেনেকুৱা গতিকে কে কেক মই যথেষ্ট ভালপাওঁ